স্বাস্থ্যসেৱাৰ বাবে দীৰ্ঘদিন অপেক্ষা কৰিবলগীয়া সমস্যাটো ৰাজ্যখনে বহুতো ধৰণে চোৱা চিতা কৰিছে তাৰ ভিতৰত যদি মই ক'বলে যাওঁ এশ আঠ মৃত্যুঞ্জয় সেৱা এম্বুলেঞ্চ সেৱা আৰু অনলাইন ধৰণৰ সেৱাৰ লগতে কি বহুতো ধৰণৰ সা সুবিধা আৰু ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কৰা সেই ব'ৰ্ড সুবিধা এম্বুলেঞ্চ ইত্যাদিসমূহ অতিকৈ উল্লেখযোগ্য চিকিৎসা সেৱাসমূহৰ ৰাজ্যখনে আমাক বহুতো ধৰণৰ সুবিধা অৱলম্বন কৰি তুলিছে তাৰ ভিতৰত যদি ক'বলৈ যাওঁ উন্নত পৰ্যায়ৰ চিকিৎসাশৈলী ধৰক অস্ত্ৰোপচাৰৰ বাবে উন্নতমান ধৰণৰ চিকিৎসাশৈলীসমূহ আজিকালি চিকিৎসালয়ত দেখা পোৱা গৈছে আৰু বিভিন্ন ধৰণৰ উন্নত পৰ্যায়ৰ উন্নত পৰ্যায়ৰ মানদণ্ডৰ দৰবসমূহ আজিকালি ফাৰ্মাচিত উপলব্ধ হোৱা দেখা গৈছে যিসমূহ দৰবৰ বাবে এজন ৰোগীয়ে বিভিন্ন ঠাইৰ পৰা বিভিন্ন ঠাইলৈ দৌৰিবলগীয়া হৈছিল সেইসমূহ আজি ওচৰৰ চিকিৎসালয়তে উপলব্ধ হোৱা দেখা গৈছে দীৰ্ঘ দিন হু দীৰ্ঘ জীৱি হু দীৰ্ঘ দিন ধৰি বিভিন্ন ৰোগী এজনে অৱসান হৈ থকা সেই ৰোগৰ পৰিত্ৰাণ পাবলৈও আজিৰ যুগত সক্ষম হোৱা দেখা গৈছে কেৱল চৰকাৰখনে যোগান ধৰা সেই উন্নত পৰ্যায়ৰ চিকিৎসা মানদণ্ডৰ কাৰণে আজি এই চিকিৎসালয়তো উন্নত পৰ্যায়ৰ সুবিধাসমূহ অৱলম্বন হোৱাৰ কাৰণে এজন ৰোগীয়ে এঠাইৰ পৰা আনে এঠাইলৈ যাবলগীয়া হোৱা দেখা পোৱা নাযায় গতিকে নিজৰ চিকিৎসালয়তে সেই সু সুবিধাসমূহ উপলব্ধ হোৱাৰ বাবে ইয়াতে নিজৰ চিকিৎসালয়তে উন্নত ধৰণৰ চিকিৎসা লোৱা দেখা গৈছে

আৰু বিভিন্ন ধৰণৰ উন্নত সা সুবিধা ধৰক এক্সৰে কৰা মেচিনো উপলব্ধ কৰা দেখা গৈছে এইসমূহৰ লগতে বিদ্যা চিকিৎসালয়ত বহুতো ধৰণৰ উন্নত পৰ্যায়ৰ আৰু উন্নত পৰ্যায়ৰ চিকিৎসক নাৰ্চ উপলব্ধ কৰা দেখা গৈছে আৰু বিভিন্ন সময়ত ৰোগীৰ যিমান ৰোগী যি পৰিমাণে বাঢ়ি গৈছে ঠিক তেনেদৰে চিকিৎসকৰ সংখ্যা বঢ়া দেখা গৈছে চিকিৎসকসকলে যেনেদৰে ৰোগীক চোৱা চিতা আৰম্ভ কৰিছে ঠিক তেনেদৰে এনে পৰ্যায়ত ৰোগীসকল সুস্থ হৈ উঠিছে কেৱল চৰকাৰে ধৰা সেই যোগানৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি ইয়াত উল্লেখ কৰিছে ধৰক ৰোগীসকলৰ জনহিতাৰ্থে ধৰা আয়ুস্মান কাৰ্ডৰ কথা ইয়াত উল্লেখ কৰিব পাৰি যাৰ ধৰণে এজন দীৰ্ঘজীৱী ৰোগীয়ে সেই আয়ুষ্মান কাৰ্ডত আয়ুস্মান কাৰ্ডৰ দ্বাৰা এজন ৰোগী দীৰ্ঘদিন ঠন ধৰি থকা থকা সমস্যা ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি যাৰ ফলত ধনৰ পৰিমাণো কমি যায় আৰু এই আয়ুস্মান কাৰ্ডত অতি কমেও পাঁচ লাখ টকালৈকে চৰকাৰে সাহায্য কৰিব পৰা দেখা গৈছে এই কাৰ্ডৰ ফলত দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰোগী এজনেও চিকিৎসা কৰি নিজৰ চিকিৎস ৰোগৰ পৰিত্ৰাণ কৰিব পৰা দেখা গৈছে চৰকাৰে এনেধৰণৰ বহুতো সা সুবিধা কৰি দিয়াৰ বাবে আজি আমাৰ গাঁৱলীয়া সমাজত থকা ৰোগীসকলেও কোনো ধৰণৰ কুণ্ঠাবোধ নকৰাকৈ চিকিৎসাৰ বাবে আগবাঢ়ি উন্নত পৰ্যায়ত চিকিৎসাৰ বাবে আগবাঢ়ি যাবলৈ সমৰ্থ হৈছে আজি আজিৰ পৰা যদি পাঁচ ছবছৰৰ আগৰ কথা আমি উল্লেখ কৰোঁ তেনেহ'লে এজন ৰোগীয়ে নিজৰ সেই দীৰ্ঘজীৱী ৰোগৰ চিকিৎসা কৰিবৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ বহুত দূৰলৈ অৰ্থাৎ ৰাজ্যৰ বাহিৰলৈও যাবলগীয়া হৈছিল কেৱল উন্নত চিকিৎসাৰ বাবে কিন্তু আজি সেই উন্নত চিকিৎসা নিজৰ চিকিৎসালয়তে নিজৰ ৰাজ্যতে উপলব্ধ হোৱাৰ বাবে ইয়াতে উন্নত চিকিৎসা কৰি নিজৰ চিকিৎসা সেৱা আগবঢ়োৱা দেখা গৈছে আৰু এইসমূহ কেৱল উপলব্ধ হৈছে ৰাজ্য চৰকাৰে কৰি দিয়া এই সুবিধাসমূহৰ বাবে আৰু উন্নত পৰ্যায়ৰ উন্নত পৰ্যায়ৰ সা সঁজুলিৰ লগতে চিকিৎসকৰ বিষয়ত সহায়ৰ বাবে আজি ৰোগীসমূহ অতিকৈ সুস্থ সৱল হৈ উঠিব পৰা দেখা গৈছে সেয়েহে এই ক্ষেত্ৰত সেই ক্ষেত্ৰত ৰাজ্য চৰকাৰক আমি সকলোৱে অতিকৈ ধন্যবাদ দিয়াটো অতিকৈ প্ৰয়োজনীয় সেয়েহে ক'ব লাগিব যে ওৱান জিৰ' এইটৰ সহায়ত এজন ৰোগী তৎক্ষণাত আৰোগ্য হ'বলৈ পোৱা সুবিধাটো অতিকৈ প্ৰয়োজনীয় এজন ৰোগী যেতিয়া হঠাতে কোনো এটা ৰোগত আক্ৰান্ত হয় তৎক্ষণাত ওৱান জিৰ' এইট নাম্বাৰ ডায়েল কৰাৰ পিছতে ৰোগীজনক তাততৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাৰ ফলত চিকিৎসকৰ চিকিৎসাশৈলীৰ দ্বাৰা সেই ৰোগীক আৰোগ্য কৰি তোলা হৈছে এই সুবিধা কেৱল ৰাজ্য চৰকাৰৰ ফালৰ পৰাই হৈছে বুলি মই মতামত দিব বিচাৰোঁ কিয়নো আজিৰ পৰা যদি পাঁচ ছবছৰ আগতে আমি লক্ষ্য কৰোঁ যে ওৱান জিৰ' এইটৰ সেৱা অতিকৈ তেনেই নগন্য আছিল কিন্তু সেই পৰিমাণে আজিৰ তুলনাত ওৱান জিৰ' এইট সেৱা অতি দুগুণে বৃদ্ধি পাইছে যাৰ ফলত ৰোগী এজনে কোনো ধৰণৰ অসুস্থতা অনুভৱ কৰাৰ লগে লগে ওৱান জিৰ' এইট নম্বৰত ডায়েল কৰাৰ লগে লগে মৃত্যুঞ্জয়ৰ সেই মৃত্যুঞ্জয় সেৱাইহে সেই ৰোগীক গ্ৰহণ কৰি লগালগ চিকিৎসা সেৱাত ভৰ্তি কৰোৱা দেখা গৈছে গতিকে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰখন অতিকৈ কৃতজ্ঞ সেয়ে সেয়ে দীৰ্ঘ স্বাস্থ্যসেৱা সেৱাৰ বাবে দীৰ্ঘদিন অপেক্ষা কৰিব লগা সময়ছোৱাতো ৰাজ্য চৰকাৰে বহুখিনি নিৰাময় কৰি তুলিছে মই ভাবোঁ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে আৰু অলপ উন্নত পৰ্যায় কৰিলে আমাৰ ৰাজ্যত হোৱা ৰোগীৰ সংখ্যা অতিকৈ কমি যাব আৰু সেই ক্ষেত্ৰত আমাৰ সকলোৱে নিজে খোৱা বোৱাৰ ক্ষেত্ৰতো অত্যন্ত ধ্যান দিয়াৰ প্ৰয়োজন যাৰ ফলত ৰোগৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে খাদ্যৰ বিভিন্ন ধৰণৰ ভাৱনা ধনৰ বাবে আজি ৰোগে বিভিন্ন ধৰণে দেখা দিছে আৰু সেই ৰোগবোৰ পৰিত্ৰাণ কৰিবলৈ ৰাজ্যিক চিকিৎসালয়ত থকা উন্নত সা সঁজুলিৰ লগতে অত্যাধুনিক ফেচিলিটি থকা চিকিৎসকৰদ্বাৰা চিকিৎসা কৰোৱাই কৰা হৈছে যদিও বিভিন্ন ধৰণৰ সা সামগ্ৰীৰ বাবে আজি ৰোগৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে